গাঁৱত খেলা খেলিছিলোঁ বহুতে বহুত খেলা মানে সৰুৰপৰা গাঁৱতেই শিকি অহা যেনেকৈ ক্ৰিকেট ভলীবল ফুটবল মাৰ্বল এইবিলাক চব গাঁৱতেই খেলোঁ যেনেকৈ বতৰে বতৰে মানে খেলাৰো খেলাৰ যোনটো খেল খেলোঁ সেইটোও সলনি হৈ থাকে আমাৰ গৰমৰ দিনত এইবিলাক ক্ৰিকেট ফুটবল যিহেতু দিনটো দীঘল আমি বেছি বেছি সময়ৰ কাৰণে খেলিব পাৰোঁ ঠাণ্ডা দিনত ভলীবল মাৰ্বল চলি থাকে এইবিলাক বেডমিন্টন কাবাডী এইবিলাক হৈয়ে থাকে খেলা খেলি আৰু মাঘ মাঘৰ বিহুৰ টাইমত তেতিয়া গাঁৱৰ কমিটিয়ে মানে একদিন পাতে আৰু য'ত চব গাঁৱৰ মানুহে খেলিব পাৰে কুইজ কম্পিটিছন বা খেলা হয় তাতে আমি খেলিব পাৰোঁ বা যোগাযোগ পাৰ্টিচিপেট কৰি তাতে প্ৰাইজো দিয়ে আৰু আৰু তাতে গাঁৱত খেলি খেলিয়েই বহুত খেল শিকিলোঁ যিহেতু গাঁৱত বেলেগ বেলেগ ধৰণৰ ক'চিং চেন্টাৰ বা একো সেনেকুৱা স্প'টৰ্ছ কমপ্লেক্স নাই গাঁৱত আমি সেই লগৰবোৰৰ লগতে খেলোঁ আৰু টিভিত আনৰ খেলা চাওঁ আৰু সেই আমি নিজে সেনেকৈ খেলিব চেষ্টা কৰোঁ